অঁ ভালনে এ মোৰো আছোঁ আৰু যেনে তেনে কি কৰিছে অঁ খেতি কেনেকুৱা শেষ হ'লনে অঁ ন খ অঁ মৰণা মৰা নাই বানপানী

আমাৰো আমাৰ কিন্তু সময়ত পানী নাপালেহে যিটো টাইমত পানী লাগিছিলে সেইটো সময়ত নাপালে ধান বৰ ভাল নহ'লে কি কি ধানৰ খেতি কৰিলে

অঁ ধেৰ ভেৰাইটিছ আমাৰ বৰা জহা খেতি কৰা নাই আনিম দেই দুই তিনিমান ধান

এইবাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত ভাল নহ'লেই ধান ঠায়ে ঠায়ে বহুত অঁ কিছুমান গাঁৱত একেবাৰে নহ'ল বুলিয়ে কোৱা শুনিছোঁ

খেতি বাতি কিমান পইচা খৰচ হ'ল বা ৰোৱাত গ'ল

ন আজি খাম বুলি ভাবিছোঁহে খালে ক'ম বাৰু আহিব এপাক লগে ভাগে খাম

ঘৰত ক'ব আৰু বাকীবিলাককো